কওক অঁ হয় হয় নাটগাঁৱত লাগিছে অঁ অঁ হয় হয় হয় কি কওকচোন

অঁ ভৰত ভৰত কোৱা কোৱা কোৱা কোৱা কোৱা কাইলৈলৈ ন টাইলছ্ লগাব লাগে ন মই তোমাৰ হেৰি মই তোমাৰ এই নন্দেশ্বৰ মেধিৰ ঘৰত মানে তোমাৰ এই এই তেহেঁতৰ যোনটো আৰ চি চি বিল্ডিংটো যে বনাই আছে এই এই এই হিৰকৰ ঘৰৰ ফ্ৰণ্টতযে যে টপা ছাৰ যে টপা ছাৰ হেল্ল' অঁ অঁ এই এই মানে এই এই টপা ছাৰৰ ঘৰৰ ফ্ৰণ্টত যে এই যোনটো আৰ চি চি ঘৰ বনাই আছে মই মানে তাতে লাগি আছোঁ তোমাক কাইলৈ নোৱাৰিম কিন্তু পৰহিলৈ মানে মই তোমাৰ তোমাক মই কণ্টেক্ট কৰিম বাৰু দিয়া মানে কি লগাব লাগে তোমাৰ অঁ অঁ হয় হয় অঁ অঁ হ'ব হ'ব বাৰু যাম অঁ ঠিক আছে বাৰু এই তুমি নহয় তুমি মিস্ত্ৰী বেলেগ লগোৱা যি লগোৱা তাত মেটাৰ নাই মই কিন্তু তুমি হেৰি তুমি কথাটো বুজা মই মই তোমাক পৰহিলৈ মানে মই কৈ দিম বুলি কৈ আছোঁ নহয় তোমাক মই আৰু তুমি নহয় নহয় তুমিতো জানাই মই মই কৈছোঁ গোটেই আজাদ বিখ্যাত লেট্ৰিন বনোৱা মিস্ত্ৰী মই মই নহয় মই এই কি গৰখীয়াত মই দুমহলীয়া লেট্ৰিনো বনাইছোঁ

অঁ এই তাৰপৰা হেৰি নহয় অঁ তাৰপৰা এই সেই তোমাক মই অঁ অঁ তেন্তে মই তোমাক এই সেই মই মই পৰহিলৈ টাইলছ্টো লগাই দিম বাৰু অঁ অঁ অঁ কোৱা কোৱা অঁ হ'ব দিয়া তেন্তে দেই দাম দৰতো তোমাৰ পঁচিছ হাজাৰ টকা হ'ব মই তোমাক কাইলৈ মৰ্ণিং কথা পাতিম দিয়া অঁ মই তোমাৰ পাঁচশকৈ ল'ম তোমাৰ দিনে অঁ হ'ব দিয়া হ'ব দিয়া